অ চিভিল চৰাই হস্পিতাল লাগিছে কওকচোন অ আপুনি মেডিচিন ডক্টৰ দেখাব আচ্ছা আমাৰ ভৰালী চাৰ এতিয়াটো নাপায় আপুনি আপুনি এপইণ্টমেণত ল'ব লাগিব দেখুৱাৰ আগতে আপুনি আজি আজি নাপাব চাৰ আপুনি কাইলে পাব একচুয়েলি আপুনি এটা কাম কৰিব কি কয় মোক আপুনি আপোনাৰ হোৱাটছাপ নম্বাৰটো আৰু আপোনাৰ নামটো আপুনি ফৰ্ৱাৰ্ড কৰি দিয়ক হোৱাটছাপত মই এপইণ্টমেণ্টটো লৈ থ'ম কাইলে আপুনি দছটা বজাত আহি মোক দেখাই যাব ঠিক আছে

থেংকিউ